মই সামাজিক মাধ্যমত ৰাখিবলৈ নৃত্যৰ ভিডিঅ' গ্ৰহণ নকৰোঁ কিন্তু ই এক আনন্দদায়ক বুলি মই ভাবোঁ কিয়নো এতিয়া সামাজিক মাধ্যমত আমি নিজৰ প্ৰতিভাখিনি বিকাশ কৰোঁ তেতিয়া তেওঁ তেতিয়া দহজন মানুহে আমাৰ প্ৰতিভাখিনি দেখা পায় আৰু আমি যেতিয়া নৃত্য বা গান কিবা এটা কৰোঁ তেতিয়া আমাৰ অভিজ্ঞতাও বহুখিনি বাঢ়ে আৰু এই ভিডিঅ'টবোৰ যেতিয়া আমি সামাজিক মাধ্যমত পঠিয়াও তেতিয়া বহুতৰ ভাল ভাল কমেণ্টে আমাক উৎসাহ যোগায় যাৰ দ্বাৰা আমি আনন্দ লাভ কৰোঁ আৰু দুখোজ আগুৱাই আগুৱাই যাবলৈ প্ৰেৰণা পাওঁ গতিকে এই ভিডিঅ'বোৰ সামাজিক মাধ্যমত ৰাখিবলৈ ৰা ৰখাটো আনন্দদায়ক বুলি ভাবোঁ ই মানুহক যথেষ্টখিনি উৎফুল্লিত কৰি ৰাখিব পাৰে যেতিয়া মানুহ বহুত বেছি অশান্তিত থাকে এই ভিডিঅ'বোৰ সামাজিক মাধ্যমত পঠোৱাৰ ফলত মানুহৰ দুটা ভাল ভাল কমেণ্টে মানুহজনক আনন্দ দিয়ে আৰু সেই আনন্দই মানুহক দুখোজ আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায় আৰু জীৱনত আগবাঢ়ি যাবলৈ সফলতা পায়